হেল্ল' হেল্ল' বৰা ট্ৰেভেলাৰ্ছ হয়নে অঁ মই কাজিৰঙা যোৱা কথা আছিলে এই আপোনাৰপৰা গাড়ীৰ সুবিধাটো পাম নেকি বাৰু মই এই আপোনাক জনাম বাৰু মই ঠিক কৰা নাই কেতিয়া যাম তাৰিখটো মানুহ অন্তত পাঁচ ছয়জনমান যোৱা যোৱা হ'ব অঁ কাজিৰঙাত আমি প্ৰথম চাম ধৰি লওক এই গঁড় চাম বা বাঘ চাম ভালুক চাম জীৱ জন্তু যিবিলাক নেকি হেৰি আছে বনৰীয়া ম'হৰপৰা ধৰি ইত্যাদি হাতীৰপৰা ধৰি বনৰীয়া জীৱ জন্তু এইসকল চাবলৈ আমাৰ মন আছে গতিকে আমি বিদেশৰপৰা আহিছোঁ গতিকে আমি ইয়াত একো নাজানো গতিকে আপুনি এইখিনি অকণমান হেল্প কৰি দিব লাগিব আমাক আৰু অঁ ঠিক আছে আমি জনাম বাৰু আপোনাক থকাৰ ব্যৱস্থা একো নাজানো নহয় আপোনালোকেই কৰি দিব লাগিব আৰু আমি নতুন মানুহ আমি নতুন মানুহ কেতিয়াও কাজিৰঙাত গৈ পোৱা নাই অঁ তাৰপৰা ক'ত থাকিব কি কথা কি আমি নাজানো আপোনালোকেই ব্যৱস্থা কৰি দিব লাগিব আৰু

আচ্ছা হয় হয় হয় অঁ ঠিক আছে আপোনাক অঁ অঁ অঁ আচ্ছা ঠিক আছে বাকীবিলাক কোনো কথা নাই আমাৰখিনি ৰূম আকৌ এই ভি আই পি ৰূম লাগিব আৰু খোৱা বোৱাতো যাতে জেণ্টল খোৱা বোৱা হ'ব লাগিব অঁ আচ্ছা ঠিক আছে ঠিক আছে হ'ব হ'ব ঠিক আছে ঠিক আছে ঠিক আছে আমি জনাম বাৰু আমি কাজিৰঙা যোৱাৰ অন্তত চাৰি পাঁচ দিনৰ আগতেই আপোনাক জনাম আৰু দেই আপুনি চব ঠিকঠাক কৰি দিব